মই এমাজনত কুৰ্টি এটা অৰ্ডাৰ দিছিলোঁ কাপোৰটো ইমান বেয়া আহিছে মানে কালাৰটো সৈতে কাপোৰটো ভালেই লগা নাই অকণো আৰু ধুই দিলে ৰঙটো গুচি যায়